মোৰ প্ৰিয় বাতৰি কাকত হৈছে অসমীয়া প্ৰতিদিন আৰু প্ৰত্যেক দেওবাৰে দেওবাৰে এখন সাদিন বাতৰি কাকত দিয়া হয় বাতৰি কাকত মোৰ এইবাবেই প্ৰিয় যে বাতৰি কাকতৰ পৰা মই বহুতো কথা বা জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ এতিয়া ধৰক বাতৰি কাকতত বৰ্তমানত যি ঘটনা ঘটি আছে দৈনন্দিন আমি পঢ়িবলৈ পাওঁ ইয়াৰ লগতে দেশত যি যি ঘটনা ঘটি আছে সমগ্ৰ বিশ্বত কি কি ঘটনা ঘটি আছে তাৰ বিষয়েও বাতৰি কাকতৰ যোগেদিয়ে জানিবলৈ মই পাৰিছোঁ ইয়াৰ লগতে বাতৰি কাকতত কেতিয়াবা চাকৰিৰ এডভাৰ্টাইজমেণ্ট দিয়া হয় প্ৰায়ে এই বিষয়ে মই জানিবলৈ পাৰিছোঁ তাৰ পৰাই আৰু ইয়াৰ লগতে চাকৰিৰ ক্ষেত্ৰত কেতিয়াবা মই এপ্লাইয়ো কৰিব পাৰিছোঁ